বাৰিষা বাৰিষা আমাৰ অঞ্চলসমূহত বৰষুণ প্ৰচুৰ পৰিমাণে হয় বৰষুণ হোৱাৰ ফলত খেতিপথাৰ ভাল হয় কঠীয়া পাৰিবলৈ সুবিধা হয় ৰোৱা তোলা কৰিবলৈ সুবিধা হয় বা বাৰিষাৰ বৰষুণে কেতিয়াবা জীৱনত বেয়াকৈ প্ৰভাৱ পেলায় বাৰিষা বৰষুণ বেছি হ'লে দ অঞ্চলসমূহত কৃত্ৰিম বানপানীৰ সৃষ্টি হয় মানুহৰ ঘৰ দুৱাৰ পানী সোমাই বাৰিষা বৰষুণে স্কুলীয়া কলেজীয়া ল'ৰা ছোৱালী অহা যোৱা কৰাত কষ্ট হয় বাৰিষাৰ বৰষুণে কেতিয়াবা বৰ বেয়াকৈ প্ৰভাৱ পেলায়